হেল্ল' হয় ছাৰ মই ৰামচন্দ্ৰই কৈছিলোঁ হয় মই আপোনালোকৰ ক কলেজৰে এজন ছাত্ৰ হয় আমাৰ আপোনাৰ মই আপোনাৰ নাইন বিৰ হয় আমাৰ নাইন বিৰ ওচৰত আমাৰ ক্লাছৰ ওচৰত আপোনাৰ বৰ পাচাবৰ মানে বাথৰুমৰ পা বৰ পাচাবৰ বহুত বেছি গোন্ধ হয় বাথৰুমৰ হয় হয় হয় বা নাইন বিৰ ওচৰতে বাথৰুমটো আছে বৰ পাচাবৰ গোন্ধ ক্লাছ কৰাত বহু বৰ বেছি অসুবিধা হয় ল'ৰা ছোৱালীবোৰ অন্যমনস্ক হৈ যায় ক্লাছ কৰাওঁতে আৰু ধৰি লওক ছাৰ বাইদেউহঁতো অহাত অলপমান দিগদাৰ হয় অহা যোৱাত গোন্ধৰ কাৰণে ক্লাছ কৰাব দিগদাৰ হয়

হয় ছাৰ আৰু আৰু আৰু আছিল আমাৰ অলপ অসুবিধা মানে আপোনাৰ ধৰি লওক আমাৰ ক্লাছৰ ফেন এখন বেয়া আৰু লাইট দুটা বেয়া ফেন এখন বেয়া হয় যদি হয় নাইন বি

হয় ছাৰ হয় ছাৰ এইখিনি ছাৰ অলপ চাই দিলে হয় হয় আৰু বাকী পেচাবৰ গোন্ধটো ঠিক কৰি দিলে আৰু আপোনাৰ ধৰি লওক লাইট

হয় হয় হয় ছাৰ ছাৰ তাকে বাকী বাকী তিনিটা যদি আপোনালোকে জলদি কৰি দিয়ে আমাৰ অকণ সুবিধা হ'ব আৰু হয় হয় ঠিক আছে ধন্যবাদ